হেল্ল' অঁ কি খবৰ ঘৰত চবৰে ভাল অঁ মই বোলো বহুত দিন হ'ল ফোন ফোন নকৰা খবৰ খাতি নোলোৱা মই বোলো মইয়ে ফোন এটা কৰোচোন এইয়া আছো এনেই কি হ'ল খবৰ খাতি এটাও নোলোৱা হ'লা যে অঁ অঁ পাহৰিয়ে গৈছিলো যাব নহ'লে ন' সকামত তাকেহে বিহু চলিছে আৰু আপোনালোকৰ ঘৰততো বিহু পতাই নাই চাগে অঁ আহিব আহিব মাহঁতৰ ভালনে কি কৰিছে মাহঁতে অঁ পিঠা পনা বনাইছো আৰু সৰু সুৰাকৈ তিল পিঠা বনালো তেল পিঠা বনালো তাৰ পৰা নাৰিকল লাডু বনালো পপ বনালো তিলৰ লাডু বনালো মালপোৱাও বনালো ক'তনো সেই কেইটাহে এ বনাইছো আৰু মই অ' মইয়ে বনাইছো নহ'লে কোনে বনাবনো কিবা শিকিলো নহয় অঁ বৰ বেছি ভাল হোৱা নাই বাৰু বৰ দীঘলীয়া দীঘলীয়া শকত শকত হৈছে আহিব মাকো লৈ আহিব ভালে দেউতা আছে ভালে কৈ থাকে আপোনালোকৰ কথা ফোন এটাও নকৰে বুলি আজিকালি মই বোলো মইয়ে ফোন এটা লগাই দিওঁ অ' এ নহয় মানে মই দেখোন কলেজ গুছিয়ে যাওঁ মোৰনো ক'ত সময়ডাল মিলেগৈ যাবলৈ তাকে যাম ৰ'ব এই বিহুতে যাম আপুনি আহি লওঁক তাৰ পৰা আমি যাম ঠিক আছে